হেল্ল' এইটো ৰন্টু কাৰ এজেঞ্চি হয়নে মই মানে যোৱাকালি আপোনালোকৰ পৰা এখন গাড়ী এখন বুক কৰিছিলো কেব এখন বুক কৰিছিলো আৰু মই নলবাৰী জিলাৰ আদাবাৰী গাঁৱৰ পৰা বিল্লেশ্বৰ মন্দিৰলৈ যোৱাৰ কথা ভাবিছিলো আৰু আচলতে মই নহয় মোৰ লগত আৰু দুজন বন্ধু যোৱাৰ কথা আছিল কিন্তু এতিয়া আজি ড্ৰাইভাৰজনে এহাজাৰ টকাৰ ঠাইত তেৰশ টকা বিচাৰি আছে মইতো আপোনালোকৰ লগত কথা পাতি এহাজাৰ টকাত ঠিক কৰিছিলো আপোনালোকে মোক বাৰশ টকা বুলি কৈছিলে আৰু আপোনালোকৰ লগত দা দৰ দাম কৰি অলপ মই সেইটো এক হাজাৰ টকাত ঠিক কৰিলো কিন্তু ড্ৰাইভাৰজনে বা তেৰশ টকা বুলি কওঁতে মোৰ কাৰণে অলপ বেছি হৈ গৈছে আপোনালোকে অনুগ্ৰহ কৰি এই কথাটো ড্ৰাইভাৰজনৰ লগত কথা পাতি মীমাংসা কৰি দিব পাৰিব নেকি